ঘৰত সাধাৰণতে পনীয়া বস্তু বনাওঁ বুলি ক'লে আমি প্ৰথমতে আমি গৰমদিনৰ কথাটোৱে কওঁ আৰু মনত পৰে গৰমদিনত আমি ধৰক ঘৰত খাবলৈ হ'লেও আলহী আহিব হ'লেও প্ৰথমতে ঘৰত আমাৰ নেমু থাকেই কাজি নেমু কাজি নেমু হওক গোল নেমু হওক তাক মানে ফ্ৰিজত ধৰা পানী লৈ বা ঠাণ্ডা পানীত চেনি অলপ দি নেমু চেপি এই তেনেকৈ নিমখ অকমান দি তেনেকে গৰম দিনৰ খাবৰ কাৰণে নেমু তৈয়াৰি কৰা হয় নেমু জুচ আকৌ আইচক্ৰ্ৰীম বনাওঁ আইচক্ৰীমো পনীয়াই আৰু ধৰক তাৰপিছত আমৰ জুচ বনাওঁ আম আমটো কাটি আনি দৈৰ লগতো খাওঁ দৈ অলপ দিওঁ পানী আইচ আইচ অলপ দি পেলাই মিক্সিত দি আম জুচ বনাওঁ আৰু তাৰপিছত তৰমুজৰ জুচ বনাই খাওঁ আৰু মৌচমী জুচ বনাই খাওঁ মৌচমীটো তেনেকৈ মিক্সিত দি মেলি জুচ বনাই খাওঁ গৰমদিনত পনীয়া বস্তু আৰু গাঁৱৰ গাঁৱততো থাকে গাঁৱত আগতে আমাৰ মাহঁতেতো বহু দিনতে শুকাই থৈ দিয়ে আও খৰালি ছিজনত সেই এইটো থেকেৰা থেকেৰা পানী তেনেকৈ বনায় থেকেৰা পানীত নিমখ অকণমান দি তিয়াই থৈ দিওঁ তিয়াই থৈ দিয়াৰ পিছত আৰু ঠাণ্ডা হয় তেনেকৈ পনীয়া সেইটো বনাওঁ এই তেনেকৈ বনাই খোৱা হয় তাৰপিছত আৰু আৰু কি বনায় ৰাচনা মিলাই লৈ তেনেকৈ জুচ বনাওঁ ৰাচনা চেনি দি বনাওঁ নহ'লে এই বটল থাকে জুচৰ বটল তেনেকৈ এই ঠাণ্ডা পানী লয় তেনেকৈ গৰম দিনত জুচ বনোৱা হয় তাৰপিছত আৰু আৰু হেৰি দৈৰপৰা আৰু এবিধ বস্তু বনাওঁ এইটো এই কি বুলি কয় এইটো মুগলা আনে কি বুলি কয় সেইটো বনাওঁ দৈ লগত দৈ লগত সেইটো দিওঁ দিয়াৰ পিছত কলাজীৰা দিওঁ তাৰপিছত আৰু আৰু এবিধ বস্তু বনাওঁ ৰাতিপুৱাতে খালি পেটত কিছুমানে খায় বা ভোক লাগি থাকিলেও খাওঁ সাধাৰণতে আনি থৈ দিয়া হয় চাটোৱা বুলি কয় গৰম দিনত খুব খাওঁ আৰু এই ঠাণ্ডা দিনতো খায় পনীয়া বস্তু এইটো আমি গৰমদিনত বেছিকৈ খাওঁ আৰু গৰমত নেমু চটোৱা লৈ থাৰ ঠাণ্ডা পানী লৈ গুলি নিমখ কলা নিমখ দি তাৰপিছত হেৰি নেমু জুচ নেমু অকমান চেপি দিওঁ চাটোৱটো খাওঁ পেটৰ কাৰণেও ভাল সেইটো চাটোৱাটো খালে ভোকো নালাগে চানাৰপৰা বনোৱা হয় সেইটো তেনেকুৱা ধৰণৰকৈ কেইবাবিধো আমি বনোৱা হয় আৰু পনীয়া বস্তু ঘৰতে